আগৰ দিনত মানে মানুহে পশুপালন কৰোঁতে মানে কিছুমান সমস্যা যেনে এই বাঘ ভালুকৰ কিছুমান হেৰিবিলাক হৈছিলে বাঘ ভালুকৰপৰা ৰক্ষা পাবলৈ হ'লে মানে আগৰ দিনৰ মানুহে কি কৰিছিলে মানে বহু ৰাতিতো মানে তেতিয়া ধৰক বহুত হাবি আছিলে জংঘল আছিলে মানে কুকানি আছিলে মানে পিটনী আছিলে মানে বহুত অনেকখিনি খাল বাম আছিলে মানে মাটি তেতিয়া মানে বহুত দিগদাৰ হৈছিলে মানুহ ইমান নাছিলে মানে হাবি জংঘল বেছি আছিলে মানুহবিলাক মানে ক'ৰবাত ক'ৰবাত দূৰে দূৰে থাকোতে মানে তেতিয়া তাত মানে বনৰীয়া জীৱ জন্তু বহুতখিনি মানে উপদ্ৰৱ হৈছিলে তেতিয়া মানে বাঘটোতো থাকিব আৰু মানে বাঘ থাকে ন তাৰ লগতে মানে আন জীৱ জন্তুও আছিলে সেই বাঘৰপৰা মানে ৰক্ষা পাবৰ কাৰণে মানে তেতিয়া মানুহবিলাকে কি কৰিছিলে গৰু ছাগলীবিলাকতো পুহিছিলে মানুহে তেতিয়া পোহ পালন কৰিছিলে সেই পোহ পালন কৰি থাকোঁতে মানে চাবলগীয়া হৈছিলে বহুতখিনি আকৌ বাঘৰ মানে ওলাইছে তেতিয়া ধৰক বাঘে কিছুমানৰ মানুহৰ গৰু লৈ গৈছে বোলে গৰু খাই দিছে মানে ম'হো খাই মাৰিছে মানে তেতিয়া মানে বাঘৰ সংখ্যা বেছি আছিল মানে সেই বাঘৰ সংখ্যা বেছি থকা কাৰণে মানুহৰ অলপ পোহ পালনত অসুবিধা হৈছিল সেই অসুবিধা মানে মানে কিছুমান মানুহে কি কৰিছিল মানে আপোনাৰ ধৰক যেনেকৈ গোহালি আছে ধৰক সেই গোহালিতে মানে যি গৰু বন্ধা ঠাই আছে সেই গৰু বন্ধা ঠাইতে ধৰক আপুনি এটা পোহৰ দিলে মানে লেমে জ্বলালে বা চাকি জ্বলালে কিবা এটা পোহৰ দিলে মানে কিবা এটা জাননী দিলে মানে ধৰক তেতিয়া ধৰক বাঘ আহিলেও মানে ভাবে যে মানুহ আছে বা উঠি আছে মানে ধৰক ইয়াৰপৰা বা খাব নোৱাৰিম বা নিব নোৱাৰিম তেনেকুৱা বুলিও মানে অলপ ৰক্ষা পৰিছিলে মানে জীৱ পৰা মানে বাঘৰপৰা মানে ৰক্ষা পাৰ পিছত আৰু কিছুমান মানে ধৰক মানে বেৰা দি কৰি ৰাখিছিলে আৰু যেতিয়া ধৰক বাঘৰ উপদ্ৰৱ বেছি হৈছিলে বাঘৰ সংখ্যা বাঢ়ি গৈছিলে মানুহ গাঁৱৰ মানুহৰ মানে অশান্তি হৈছিলে ধৰক তেতিয়া মানে কোনো মানুহ শুব কৰিব নোৱাৰিছিলে ধৰক ৰাতি মানে যেতিয়া হওক বা মানে লৈ যায় মানে বাঘে আৰু ধৰক বস্তুবিলাক তেতিয়া মানে কি কৰিলে গোটেই গাঁৱৰ মানুহ লগ লাগিলে এদিন লগ লাগি পেলাই মানে কি কৰিলে এটা ধৰক যিটো মানে আছিলে বাঘ যেইটাই হওক আৰু মানে পোৱালিৰ সৈতে মাক বাপেকৰ সৈতে মানে আৰু সেইখিনি থকা ঠাইবোৰ মানে কি কৰিলে তেতিয়া গাঁৱৰ মানুহে একত্ৰিত হৈ পেলাই মিলি পেলাই তেতিয়া গাঁওখনৰ পৰাও জীৱকেইটা ৰক্ষা পাব লাগিব সেই জীৱকেইটা ৰক্ষা পাবৰ কাৰণে তেতিয়া কি কৰিলে বাঘ ভালুক মানে তাত যি জীৱ আছিলে আৰু মানে ধৰক মানে খাই আছিলে ধৰক যিখিনি বস্তু মানে গৰু ছাগলীৰপৰা আদি কৰি মানে যিমানখিনি বস্তু অনিষ্ট হৈছিলে মানে সেইখিনি কাৰণে সেই বাঘটো মানে খেদিবলৈ কাৰণে মিলি পেলাই একত্ৰিত হৈ মানে বাঘটো খেদিলে খেদি পেলাই ধৰক ইখন গাঁৱৰপৰা সিখন গাঁৱলৈ পঠিয়াই দিলে সিখন গাঁৱৰপা সিখন গাঁৱলৈ পঠিয়াই দিলে তেনেকৈ গৈ গৈ গৈ গৈ মানে বাঘো গুচি গ'লগৈ আৰু বেলেগ ঠাইলৈ তাৰপিছতে তেওঁলোকৰ গাঁওখন অকণমান মানে শান্তি হ'ল আৰু মানে এতিয়া বাঘৰপৰা সেই জীৱকেইটায়ো মুক্তি পালে মুক্তি পোৱাত মানে গাঁওখনো মানে মানুহখিনিও মনটো ভাল লাগিলে হয় বোলে বাঘটো মানে আমি খেদি থৈ দূৰত থৈ আহিলোঁ এতিয়া পশু মানুহখিনি জীৱটো ৰক্ষা হ'ল